অ' হেল্ল' কোনে কৈছা অ' মনালিছাই কৈছা ন অ' অ' ভাল ন আজি ভাওনা চাবলৈ যাবা নাই নামঘৰত যে ভাওনা আছে চাবলৈ যাবা নাই যাবা ন অ' সীতা হৰণ হৈছে যে সীতা হৰণৰ অ' যাম যাম মইও যাম বুলি ভাবিছোঁ সেইকাৰণে তোমালৈ ফোন কৰিছিলোঁ আক' একেলগে লগে ভাগে যাওঁ বুলি আৰু লগত গ'লেহে ভাল লাগিব ন অকলে অকলে গৈ ইমান ভাল নালাগে সেইকাৰণে মই মই ভাবিছোঁ হা কেইটামান বজাত এনেইতো পাঁচটামান বজাৰ পাই ভাওনাৰ হেৰি আৰম্ভ হ'ব বুলি কৈছে আমিও সেই তেনেকুৱাতে যাওঁ আৰু একেবাৰে প্ৰথমৰ পৰাই চাওঁগৈ সেৱা সৎকাৰো অকণমান ল'ম লৈ মেলি এনেকৈ ধৰণৰ আৰু আশীৰ্বাদো লৈ মেলি তাৰপিছত আৰু ভাওনা চাম আৰু হয় নে নহয় অ' অ' আৰু কি পিন্ধিবা ভাওনালৈতো যিকোনো পিন্ধিব নোৱাৰি ন চুইজাৰ টুইজাৰ অ' অ' মইতো মেখেলা চাদৰে পিন্ধিম আৰু ভাওনা যেতিয়া ন নিজৰ বস্তু আৰু ভাওনাত সাধাৰণতে অ' মেখেলা চাদৰে পিন্ধিয়ে যাওঁ আৰু আৰু সীতা হৰণ যেতিয়া হয় নাই আমিও এগৰাকী এগৰাকী সীতাই খালী হৰণ কৰিবলৈ নিদো বাৰু কাকো হয় নাই অ' কিবা বুলি কয় আৰু আমাৰ ওচৰৰে ইহঁতি যাব নেকি বাৰু খবৰ এটা ল'ব লাগিব ন গোটেইবোৰ একেলগে অ' একেলগে গ'লে ভাল লাগিব নহ'লে অ' নহ'লে আকৌ পিছ নিশালৈ অকণমান ঠাণ্ডা ঠাণ্ডাও পৰে ভালো নালাগে নহয় সেইটো কথা অ' চাকি এগছো দিম ন চাকি এগছো দিওঁ তাৰপিছত আৰু সেই চাদৰ মেখেলা পিন্ধি মেলি আৰু অকণমান ভকতীয়া হৈ যাওঁ আৰু মোৰ এতিয়া বয়সো হৈছে নহয় ভকতীয়া হৈ যাওঁ আৰু অকণমান চাকি এগছ দি আশীৰ্বাদ এজোলোক লৈ তেনেকৈ অ' তাৰপিছত ইহঁতকো ফোন কৰি চাওঁ দেই আমাৰ ওচৰৰখিনিক ন গোটেইখিনিক স্বপ্নালী ৰিণা ইহঁতক গোটেইখিনিকে ফোন কৰি একেলগে যাবলৈ চেষ্টা কৰোঁ অ' অ' অ' অ' অ' অ' ওলাওঁতে ফোন কৰি দিম ভাত পানী নাখাওঁ আহিয়ে খাম আৰু ন অ' অ' অ' ঠিক আছে হ'ব দিয়া অ'